মই গ্ৰাম্য় সমাজৰ বাহিৰলৈ ভ্ৰমণ কৰাৰ সময়ত সন্মুখীন হোৱা সমস্য়াবোৰ হৈছে গাঁৱৰ বাহিৰলৈ ওলাই যোৱা যাবলৈ যান বাহনৰ ভালদৰে বা ভাল সুবিধা নাই আৰু যান বাহন থাকিলেও এখন বাহনতে মানুহ অধিক উঠোৱা দেখা যায় যিয়ে গাঁৱৰ পৰা বাহিৰলৈ ওলাই যাবলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিছে আৰু তাৰ লগে লগে আৰু বহুতো সমস্যা দেখা যায় তাৰে ভিতৰত এটা হ'ল সময়মতে যান বাহন নোপোৱা সময়মতে যান বাহন নোপোৱাৰ ফলত স্কুল কলেজ বা বিপদৰ সময়ত বহুতো সমস্যা হোৱা দেখা গৈছে মোৰ ধন্যবাদ